হেল্ল' বিনয়দা

হা হা

অঁ

অঁ আৰু ফুটবলততো ধৰক একদম হাই ফাই পোহৰো নালাগে ক্ৰিকেটৰ দৰে অঁ এইটো ধুনীয়া হ'ব হেল'জেনেদি হেৰি কৰা যায় নেকি যদি সেনেকে বিছ মিনিটৰ খেলাৰ কথাই ভাবিছে তেতিয়া হ'লে অ'পেন কৰি কেইটামান টিম বেছি কৰি দিয়া যায় নেকি অলপ ৰাতিলৈকে মানে ধৰক যদি আঠটামান টীম হয় চাৰিখন লীগ মেট্চ হ'ল তাৰপিছত দুখন হেৰি হ'ল বিছ মিনিটৰ বিছ মিনিটৰ যদি সেনেকে যদি ভাবিছে মজা হ'ব কিন্তু বা চাৰিটামান টিম যদি গোটাব পাৰোঁ এনেকে প্ৰথম দুটা টীমৰ দুখন খেল হ'ল তাৰপিছত এখন ফাইনেল হ'ল তিনিখন সেনেকে হওক বা বেছি টিম হ'লে বেছি ভাল দিয়কচোন সেনেকে কৰিব পাৰিলে

অঁ এই সেইটো হেৰি কৰিব লাগিব ধৰক টীমবিলাকেই তেনেকুৱা হ'ব লাগিব আমি যদি যদি ধৰক নহয় নহয় ধৰক আমি লীগৰ দৰেই পাতিলোঁ তেনেকুৱা ভাল টিমৰ আৰু আমাৰ বয়সীয়াবিলাকে এখন খেল বেলেগকে খেলিলে দুটা টীম বুজিছে বুজিছে এখন এখন প্ৰীতি খেল হ'ল আৰু এখন আপোনাৰ মানে বাকীখিনি লীগ টাইপ হ'ল জমিব কিন্তু তেনেকুৱা হ'লে আৰু আমি ধৰক ফিল্ডখনত যিহেতু অডিয়েঞ্চো থাকিব লাগিব আমি জেগাটো সৰু সৰু কৰি দিম অলপ সৰু কৰি লাগিলে অলপ টিম মেম্বাৰো কমাই দিম অলপ মানে হেৰি টাইপ বেছি এক্সাইটমেণ্ট হ'ব আৰু বুজিছেনে তেতিয়া অঁ চাইজটো সৰু হ'ব লাগিব চাইজটো সৰু হ'ব লাগিব কাৰণ ডাঙৰ হ'লে বিছ মিনটত দৌৰি থাকোতে যাব চাইডে চাইডে নহ'লে

অঁ কৰিব পৰা যায় আৰু এই জংঘলবিলাক কাটিব লাগিল নহয় এইটো পাৰমানানেন্ট কিবা এটা কৰা নাযায় নেকি কিবা এটা মেচিন চেচিন কিনে বেছি দাম নহয় কিন্তু বেছি দাম নহয় চাগে এইবিলাকৰ বুজি পাইছেনে বিছ পঁচিছ হাজাৰ টকাত আহি যাব লাগে আৰু মেচিনেদি কাটিলে ইমান ধুনীয়া হয় ন মানে ইন ফিউচাৰৰ কাৰণে বহুত ধুনীয়া হৈ থাকে সমান হৈ থাকে অঁ অঁ সেইটো কথাটো উঠাম দিয়ক মানে চাই লওঁ কিমান দাম পৰে কি কৰে যদি ফিজিবল হয় এইটো এইটোতো প্ৰত্যেকবাৰে হৈয় থাকিব ন এইটো বস্তুটো হৈয়ে থাকিব জংঘলটো সেইটো এটা ভাল হেৰি হ'ব মই পাতিম দিয়ক পাতিম দিয়ক তেতিয়াহ'লে ঠিক আছে দিয়ক